হয় মোৰ গছ গছনি মই ৰুওঁ আৰু ফুলৰ বাগিচা এখনো আছে মোৰ তাকে মই থকা অৱস্থাত মইটো ভালেই যতন কৰোঁ আৰু তাৰপিছত মই নথকা অৱস্থাত যিখিনি যতন কৰিব লাগে সাৰ চাৰ দিব লাগে পানীৰ ব্যৱস্থাও কৰি লৈছোঁ তাত দি লওঁ মই আৰু ত মই নাথাকিলে ল'ৰা আৰু দাদা আছে সিহঁতেও চায় আকৌ থাকিলেটো মইয়েই কৰোঁ গোটেইখিনি ফুলখ ফুলনি বাগিচাৰ বন চন চফা কৰোঁ তাত সাৰ দিওঁ আৰু মৰি যাই বুলি সেইখিনিও প্ৰটেকশ্যন দিওঁ প্ৰটেকশ্যন দিওঁ তাৰপিছত আৰু ধেৰ কিবা কিবি কৰিবলগীয়া থাকে ফুলগছত গৰু গছ কিবা এইটো গছৰ এই কিছুমান গছ পুলি তাত কলগছো আছে কাষে আশে পাশে কলগছৰ গুড়িততো একো দিব নোৱাৰি মাটি চপাই দিলেই হয় সেইখিনি কৰোঁ আৰু পানী দিওঁ পানীখিনি দাদাই দিয়ে আৰু ল'ৰাই দিয়ে সেইয়াই সিহঁতক সিহঁতি সেইখিনি দি থৈ যাওঁ দায়িত্ব ক'ৰবালৈ গ'লে মানে সিহঁতে সেইখিনি দায়িত্ব লয় মই নাথাকিলে মানে আকৌ মই আহিলে আকৌ সেইখিনি আকৌ মই লওঁ দায়িত্ব সেইখিনি ঘটনা আৰু গছ পুলিততো পানী সদায় দিবই লাগিব সেইটোৱে আৰু